বাই বাইদেউ কিবা লাগিছিলে কি কি লাগে কওক

এই নহয় নহয় বাইদেউ মানে আমি আনো ন' মানে বৰ কষ্টৰে মানে আমি যেনে তেনে বিলাহী নোপোৱাই গৈছে একেই মানে এশ চল্লিছ টকাই এতিয়া মানে আপুনি য'তেই সোধক

অ বাইদেউ এ বা বাইদেউ আপুনি নিজে চাওক একে ঘৰৰ হেৰি ৰঙলাওটো একে ঘৰৰ আজি ৰাতিপুৱা ছিঙিছোঁ বুইছে আপুনি খাই মিঠা পাব মিঠা হয় ধুনীয়া আপোনাৰ মানে টেষ্টটো আছে আপুনি লৈ যাওক মই কৈছোঁ

আ আৰু কিবা লাগে যদি কওক ইমান অলপ অলপ বস্তু লৈছে আৰু বাকী কওক কিবা এটা এনেকৈ ক'লে ভাল নালাগে মাহেকৰ মূৰত এবাৰ একে আহে বাইদেউ কিবা এটা আৰু লওক

অ অ দিয়ক ঠিক আছে আহক বাইদেউ মই বাকীখিনি চাই ল'ম বাৰু ও ও ও